অসমীয় ভাষাটো ক'বলৈ এই সহজ কিন্তু অসমীয়া ভাষাটো আমাৰ বাবে সহজ কিন্তু লিখাতো বহু অলপ জটিল আছে কাৰণ অসমীয়া ভাষাটোত আ কাৰ হস্ৰ ই কাৰ কাৰ ই কাৰ ঢেৰ কিবাকিবিৰ কাৰণে অকণমান অসমীয়া ভাষাটো লিখিবলৈ অলপ টান হয় কিন্তু অনা অসমীয়াসকলে তেখেতলোকৰ কাৰণে অসমীয়া ভাষাটো তেখেতলোকৰ কাৰণে কিছুদিন অলপমান চেষ্টা কৰিলে অসমীয়া ভাষাটো ক'ব পাৰে কিন্তু তেখেতলোকে অসমীয়া ভাষাটো ইয়াতে কিছুমান বৃত্তিৰ কাৰণে আহে গতিকেলৈ তেখেতলোকে অসমীয়া ভাষাত যদি কথাটো নক'লে তেখেতলোকৰ কাৰণে অলমান ব্যৱসায়তো কৰিবলৈ জটিল হয় গতিকেলৈ তেখেতলোকে অসমীয়া ভাষাটো ক'বলৈ অলমান কিছু জটিল হয় কিন্তু তেখেতলোকে অলপ শিকাৰ পিছত তেখেতলোকে অসমীয়া ভাষাতো ক'বলৈ সহজ হৈ পৰে গতিকেলৈ আমাৰ অসমীয়া ভাষাটো আন ভাষাতকৈয়ো ক'বলৈ সহজ